হেল্ল' অঁ দাদা মই মানে এই হাতীগড়লৈ যাবলৈ বিচাৰিছিলোঁ হয় আপোনালোকৰ ওচৰতে এ অ অ'টো পাম নেকি বাৰু হাতীগড়লৈ যোৱা অঁ পাম ন ঠিক আছে তেতিয়াহ'লে আপুনি অ'টো এখন পঠিয়াই দিবচোন মই ইয়াতে চাৰিআলিতে ৰখি দিম ঠিক আছে হ'ব